লক্ষীমপুৰখন হৈছে এখন পূৰ্বৰ ইতিহাস থকা এখন বৃহৎ ৰাজ্য় যিখনত ছশ বছৰকাল আহোমসকলে ৰাজত্ব কৰিছিল তেতিয়াই তেওঁলোকে এটা বিশেষ ইতিহাস হাবুং হিচাপে স্থাপিত কৰি থৈ গৈছে প্ৰথমতে লক্ষীমপুৰখনক দুটা ডিচট্ৰিক্টত ভাগ কৰিছে ধেমাজী আৰু ডিব্ৰুগড় হিচাপে তাৰপাছত বিভিন্ন মহকুমা লক্ষীমপুৰত পোৱা যায় যিবোৰ বিভিন্ন ভাগত ভাগ কৰা হৈছে লক্ষীমপুৰখনত বৃটিছসকলে শাসন কৰাৰ পৰাই লক্ষীমপুৰ বুলি জনা যায় লক্ষীমপুৰখনক তেতিয়াৰ পৰাই লক্ষীমপুৰ বুলি জনা যায় ব্ৰিটিচ সকলে ৰাজত্ব কৰিলে তাৰপাছত ব্ৰিটিছসকলক খেদি আমাৰ অসমে স্বাধীনতা লাভ কৰিছিল লক্ষীমপুৰত থকা বিশেষ ব্য়ক্তি বুলি ক'লে মানৱ ডেকা লক্ষ্মীনাথ বেজবৰুৱা আদিৰ কথা আমি ক'ব পাৰোঁ